পোন্ধৰ জানুৱাৰী দুহেজাৰ একৈছ সাত নৱেম্বৰ ঊনৈছশ নব্বৈ ছয় ডিচেম্বৰ ঊনৈছশ নব্বৈ দুই মাৰ্চ ঊনৈছশ বিৰানব্বৈ ন অক্টোবৰ দুহেজাৰ বিছ